নমস্কাৰ মই বহুবাৰ তেনেকুৱাকৈ হাইকত যাওঁতে সন্মুখীন হৈছোঁ এইটো এনেকুৱা আছিল যেন মই গ'লোঁ ৰাতি এই ক'লোঁ যাওঁতে তাতে অজগৰ এডাল ওলাইছিলে ডাঙৰ তাক মোটামুটি অজগৰডাল হেৰি আছিল এয়া পোন্ধৰ ফুট বিছ ফুটমান হ'ব আৰু ওজনো প্ৰায় চল্লিছ পঞ্চল্লিছ কেজি আছিল মই সিমান ডাঙৰ অজগৰডাল যেতিয়া দেখিলোঁ এতিয়া আমাৰ বন্ধু আছিল তিনিজন আমি চাৰিজনে মিলি সাপটো ধৰি ৰাস্তাত পাৰ হৈ থাকোঁতে নহ'লে গাড়ী আহি চেপি থৈয়ো যাব পাৰে ডাঙৰ গাড়ী আহিলে গতিকে ধৰি আমি আকৌ পুনৰ পাহাৰত লৈ গৈ এৰি দিছিলোঁ কিন্তু হেৰি দিওঁতে আমাৰ বহুত ভাল লাগিছিল মনটো কাৰণ যিহেতু হেৰিটো এৰি দিলোঁ সিও জীয়াবলৈ পালে আৰু যদি আমি তেনেকৈ নধৰিলোঁ হয় নিশ্চয় ট্ৰাক বা বাছৰ তলত চকাৰ তলত সোমাই মৰি থাকিল হয় গতিকে আমাৰ সেনেকৈ যত্ন লৈ ভালো লাগিল তাৰ পিছত আকৌ কুকুৰো আছিল কিমান কুকুৰ হেৰি কৰোঁ পুহিলোঁ আনি এৰি দিছিলে বহুতে নদীত পেলাই দিছিলে পেলাই দিয়াৰ পিছত এই আমি গৈ আনিলোঁ আনি এতিয়া পুহিছোঁ পুহি ডাঙৰ হ'ল ডাঙৰ হৈ এতিয়া ঘৰতে থাকে ক'তো নাযায় গতিকে বন্যপ্ৰাণী হেৰি কৰিলে ভাল লাগে এতিয়া হাতী লগ পাওঁ এতিয়া মই কিবা কাম কৰ্মসূত্ৰে কেতিয়াবা যাব লাগে পাহাৰৰ ওচৰত পাহাৰৰ ওচৰত গ'লে তাতে হেৰি আছে এয়া হাতী ওলাই বাঘ ওলাই কিন্তু ভয়ো লাগে তেতিয়া হাতী ওলালে আমি দূৰৰপৰাই হেৰি কৰোঁ খেদি দিওঁ কিন্তু ওচৰতটো যাব নোৱাৰেই নহ'লে হাতীয়ে খেদে আৰু তাৰে মানুহখিনিক আমি গ'লে এই কল বা কিবাকিবি খুৱাওঁ গ'লে হাতীতোৰ কাৰণে থৈ দিওঁ আহি ধুনীয়াকৈ খাই গৈ ৰৈ যায় আৰু আৰু এবাৰ মই নিশা গাড়ী লৈ এখন গাড়ী ভাড়া লৈ আমি বিয়া খাবলৈ গৈছিলোঁ বিয়া খাবলৈ যাওঁতে তাতে নৈ পাৰত অজগৰডাল আছিল আমি নৈ পাৰেদি গৈছিলোঁ যাওঁতে তেওঁ অজগৰডাল যেতিয়া দেখিলোঁ হ'ল উত্তৰ গুৱাহাটী মোটামুটি আজি হ'ল আঠ বছৰমান হ'ল সেই হেৰিটো অজগৰডাল সেইডাল আছিল মোটামুটি আঠ দহ ফুটমান দীঘল ল'ব আৰু ওজনো মুটামুটি বিছ কেজিমান পোন্ধৰ বিছ কেজি সেইডাল ধৰি বস্তাত ভৰাই আমি কি কৰিম এতিয়া ওচৰত বন নাই জংঘল নাই গতিকে আমি লগে লগে পুলিচ প্ৰশাসনক জনালোঁ জনাওঁতে তেওঁলোকে ক'লে এতিয়া জংঘলত এৰি দিলে হ'ল বুলি কৈছে আমি তেতিয়া কৈছোঁ বোলে জংঘলত এৰি দিবলৈ ইয়াতে জংঘল নাই যদি আমি এৰি দিওঁ আকৌ তললৈ নামি আহিব সেই ৰাস্তাত গাড়ী চাড়ীয়ে চেপিব যেতিয়া গাড়ী চাড়ীয়ে চেপিব গতিকে আপোনালোকে এটা কাম কৰক চিৰিয়াখানাত হেৰি কৰক চিৰিয়াখানাত কৰ্তৃপক্ষক খবৰ দিয়ক আমি তাতে গৈ দি থৈ আহিম সেইদিনাই লগে লগে প্ৰশাসনে চিৰিয়াখানাত লগত যোগাযোগ কৰি এই সাপটো উদ্ধাৰ কৰিলে উদ্ধাৰ কৰি এই তাতে চিৰিয়াখানাত ৰাখিলে তেতিয়া আমাৰ বিষয়াসকলে জানিলেও তেওঁলোকে আৰু তেওঁলোকে ধন্যবাদ জনালে যে এনেকুৱা প্ৰাণী মৰাৰপৰা ৰক্ষা কৰিলে আৰু তেনেকৈ আৰু এবাৰ হৈছিলে মোৰ ক্ষেত্ৰত যেতিয়া মই আই আই টি গুৱাহাটীত আছিলোঁ এতিয়া ক'ৰবাৰপৰা বাঘ আহিছিলে নাহৰফুটুকী বাঘ আহি তাতে পোৱালি দিলে এখন সৰু পাহাৰ আছিল পোৱালি দিলে ৰাতি আমি তাতে ফুৰিবলৈ যাওঁতে আগত আহিলে চাৰিটা পোৱালি আহোঁতে মাকটো নাই তাৰপিছত খেদিলোঁ খেদি উঠি লগে লগে বন্যপ্ৰাণী এই কৰিবলৈ উদ্ধাৰ কৰিবলৈ আমি প্ৰশাসনক খবৰ দিলোঁ কাৰণ আৰু নহ'লে যদি কোনোবা ধৰণৰ অঘটন ঘটাব পাৰে এতিয়া ওচৰৰ গৰু ছাগলী সেইবিলাক আনি দেখাই দিছিল তাৰ পিছত লগে লগে খবৰ দিওঁতে পিঞ্জৰা আনিলে পিঞ্জৰা আনি পিঞ্জৰাবদ্ধ কৰি এই বাঘটো আকৌ লৈ গৈ পাহাৰত এৰি দিছিলে তেতিয়া আমাৰ ভাল লাগিছিলে আৰু পোৱালিকেইটা লৈ গ'ল তাৰ পিছত আকৌ কেইদিনমান পিছত আকৌ আহিছিল তেতিয়া আমি কি কৰিলোঁ তাতে আই আই টিৰ এইখিনি জনালোঁ বোলে ইয়াৰপৰা যাব খোজা নাই বাঘটো গতিকে এটা কাম কৰক ইয়াততো কোনো ক্ষয়ক্ষতি কৰা নাছিল গতিকে আপোনালোকে ইয়াতে পানীৰ ব্যৱস্থাতো কৰি দিয়ক ডিষ্টাৰ্ব নিদিয়ে পানী ব্যৱস্থা কৰাৰ লগে লগে বাঘটো বাহিৰলৈ নহা হ'ল এতিয়া পাৰতে থাকে ভিউ পইণ্ট বুলি ঠাইডোখৰ আছিলে তাতে আই আই টি ভিতৰত গতিকে এই তাতেই ওলাইছিলে এই বাঘটো তাৰে ওচৰে পাঁজৰে মুটামুটি পানী চাৰিটামান ঠাইৰ ব্যৱস্থা কৰা হৈছিল সেইখিনি আমিয়ে কৰিলোঁ সেইখিনি কৰি উঠি মাজে মাজে এতিয়া কিছুমান সৰুসুৰা ছাগলী বা হেৰি তাতে দিছিলোঁ খাদ্য হিচাপে পোৱালিকেইটা যেতিয়া অলপ ডাঙৰ হ'ল তাৰ পিছত নিজে নিজে আকৌ গুচি গৈছিল মাকটো যাতে কোনো ধৰণৰ মানুহক ক্ষয়ক্ষতি কৰা নাছিল বাঘটো সেয়াই ভাল লাগিছিল আৰু আৰু বাঘটো তেনেকৈ উদ্ধাৰ কৰিব পাৰি আমাৰো ভাল লাগিল মনটো যিহেতু আমি হেৰি কৰিছিলোঁ তাতে গৈছিলোঁ হেৰিত আছিলোঁ সন্মুখতে আছিলোঁ তাৰ পিছতো বাঘটোৱেও কোনো ধৰণৰ ক্ষয়ক্ষতি কৰা নাছিল ওচৰেদি গ'লেও বহুত গোন্ধাইছিল কিন্তু জেগাবোৰত যাবলৈ আমাৰ ভয় ভাব হোৱা নাছিলে আৰু আৰু যেতিয়া তাতে আমি ধৰিলোঁ ধাৰৰ পিছত পাহাৰত নি এৰি দিলোঁ এৰি দিয়াত আমাৰো ভাল লাগিছিলে বোলে এটা যি যিমান হেৰিয়ে নহওক বন্যপ্ৰাণী এটা ৰক্ষা হৈছিল আৰু আমাৰ তেতিয়া বেছি সমৰ্থও নাছিল বেছি খাদ্য কৰি থকাৰ সেইকাৰণে আমি তাক পাহাৰত নি এৰি দিলোঁ দিয়াৰ পিছত কিন্তু এই যিটো পোৱালি ডাঙৰ হ'ল হোৱাৰ পিছত আৰু অহা নাছিল সেই সেই তেতিয়াৰপৰাই আৰু বেলেগ তেনেকুৱা অভিজ্ঞতা বেছি নাই কিন্তু মই বন্যপ্ৰাণী এনেও বহুত ভালপাওঁ আৰু বন্যপ্ৰাণীৰ যত্ন ল'বলৈ মোৰ ভাল লাগে যিহেতু তেওঁলোকৰ ক'তো খেতি কৰি খাব নোৱাৰে আমি যদি তেওঁলোকৰ জংঘল বন জংঘল কাটি দিওঁ তেতিয়া তেওঁলোকে থাকিব ক'ত সেইকাৰণে মই গছ কাটিবলৈ বেয়া পাওঁ আৰু গছ কাটিলে তেওঁলোকৰো অসুবিধা হয় এতিয়া বান্দৰকে ধৰক বান্দৰ ইয়াতে নাইয়ে কিন্তু আহে কেতিয়াবা বান্দৰ আহিলেও তেওঁলোকক আমি নেখেদো কিবা ফলমূল গছত মই এৰি দিওঁ ফলমূল তেনেকৈ মই হেৰি নকৰোঁ আধা খাওঁ যদিও আমি আধাখিনি থাকেই গছতেই কাৰণ চৰাই চিৰিকটি বা বান্দৰ আহে কেতিয়াবা এটা দুটা তেতিয়া তেওঁলোকে খাব পায় সিহঁতেনো ক'ত খেতি কৰি খাব আৰু গতিকে সেইকাৰণে আমি যিহেতু আমনি কৰা নাই সেইকাৰণে খাবলৈ দিওঁ সেইকাৰণে বন্যপ্ৰাণীখিনি আমাৰ বহুত ভাল লাগে কাৰণ বন্যপ্ৰাণী থাকিলেহে মানুহ থাকিব কাৰণ এতিয়া সাপকে ধৰা সাপে কিন্তু বিষাক্ত গেছটো তেওঁলোকে গ্ৰহণ কৰে যদি আমি সেই তেনেকুৱা প্ৰাণী নাথাকিলে হয় আমিতো সেই বিষাক্ত গেছটো ল'ব লগা হ'ল হেঁতেন উশাহ নিশাাহত তেতিয়া আমাৰেই ক্ষতি হ'ল হেঁতেন সেইকাৰণে বন্যপ্ৰাণী বন্যপ্ৰাণী সকলোৱে হেৰি কৰিব লাগে সজতনে ৰাখিব লাগে যাতে তেওঁলোক হেৰি নকৰে আমাকো ক্ষয়ক্ষতি নকৰে যদি বন্যপ্ৰাণী আমি জোকাবলৈ যাওঁ তেতিয়া তেওঁলোকেতো জোকাবই তেওঁলোকৰ জ্ঞান নাই কিন্তু আমাৰতো জ্ঞান আছে মানুহ বুলি গতিকে বন্যপ্ৰাণী সেইকাৰণে সংৰক্ষণ কৰিব লাগে আৰু আমিও কৰোঁৱেই ধন্যবাদ